আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ মাছ পোৱা যায় তাৰ ভিতৰত কুঁহি বাত ৰৌ বৰালি শিঙি মাগুৰ শ'ল কাৱৈ গৰৈ চিতল গাগল মিৰিকা এইবোৰৰ ভিতৰত উচ্চ চাহিদা থকা মাছবোৰ হৈছে মাগুৰ শিঙি শ'ল কুচিয়া বৰালি চিতল আদি আৰু আমাৰ ইয়াত বেছিকৈ ধৰা মাছ হৈছে পুঠি মাছ গৰৈ মাছ শিঙি মাছ শিঙৰা কাৱৈ আদি আৰু মাছৰ বজাৰ বুলি ক'লে আমি বৰালি মাছৰ কেজি চাৰে চাৰিশ হয় পুঠি মাছৰ কেজি দুশ টকা ৰৌ মাছ বাহু মাছ মিৰিকা বাত আদিৰ চাৰে ছশ টকাত পোৱা যায় কুচিয়া তিনিশ টকা মাগুৰ চাৰিশ টকা আদিত পোৱা যায় ধন্যবাদ